অঁ আমাৰ চি দেশৰ চিকিৎসা ব্যৱস্থাটো বুলি কথা ক'বলৈ গ'লে মোৰ মতামতবোৰ বিশেষ এনেধৰণৰ আমাৰ দেশৰ চিকিৎসা ব্যৱস্থা মই বিশেষ বেয়া বুলি নকওঁ ভাল কিন্তু ইয়াৰ তুলনাত চিকিৎসা যদি আপোনালোকে ভাল ল'ব বিচাৰে আপুনি ভাল সোনকালে ভাল চিকিৎসা ভাল দৰৱ আপোনালোকে যদি ল'ব বিচাৰে ই আমাৰ দেশত সুলভ নহয় সুলভ এইটো কাৰণেই নহয় আমাৰ দেশত প্ৰত্যেকটো বস্তুৰে বহুত দাম আমাৰ চৰকাৰৰ পৰা আমাৰ আমাৰ দেশত যিখিনি চিকিৎসা ব্যৱস্থা আছে সেই ব্যৱস্থাটো আমাৰ খুব দামী হয় চৰকাৰৰ কিছুমান আঁচনিৰ দ্বাৰা আমি কামবোৰ আমি চৰকাৰে আঁচনিৰ দ্বাৰা কিছুমান আমি চিকাৎ চিকিৎসা ব্যৱস্থা পাইছোঁ তথাপিতো সেই ব্যৱস্থাখিনি বিশেষ উন্নত মানদণ্ডৰ নহয় খুব অনুন্নত আতি আপুনি এতিয়া যদি চাবলৈ যায় চৰকাৰী হস্পিটেল এখনলৈ আপুনি নিবলৈ হ'লে আপুনি প্ৰথম অসুবিধাটো হৈ গৈছে যাতায়াতৰ অসুবিধা কাৰণ চৰকাৰে বিশেষ কোনো উন্নত মানদণ্ডৰ যাতায়াত ব্যৱস্থা এটা কৰা নাই আৰু ৰাস্তা পদূলিও বৰ বিশেষ উন্নত নহয় কাৰণে আজি কোনোবা এজন ৰোগীক আমি এখন চৰকাৰী হস্পিটেললৈ নিবলৈ আমাৰ অকণমান কষ্ট হয় দুই নম্বৰ কথাটো হৈ গৈছে যে এখন চৰকাৰী হস্পিটেলত আমি যদি এখন চৰকাৰী চিকিৎসালয়ত আমি যোন যোনটো ৰোগীক নিওঁ তেতিয়াহ'লে সেই ৰোগীজনে সেই সময়ত যিটো চিকিৎসা পাব লাগে সময়ত নাপায় কাৰণ চৰকাৰী চিকিৎসালয়ত চৰকাৰী এই দৰমহাপ্ৰাপ্ত যিখিনি কাৰ্য নিৰ্বাহক বিষয়া থাকে যিখিনি আজি চিকিৎসক থাকে নাৰ্ছ থাকে তেওঁলোকে বিশেষ আমাক গুৰুত্ব নিদিয়ে কাৰণ পইচা আমি কমকৈ দিওঁ বস্তুটো কথাটো এনেধৰণৰ যে আমি য'ত আমি পইচা বেছিকৈ দিওঁ ব্যক্তিগত চিকিৎসালয়খনলৈ গ'লে আমাক মোৰ যি কিটো বেমাৰ আছে সম্পূৰ্ণ তেওঁলোকে এঘণ্টাৰ ভিতৰত সম্পূৰ্ণ আমাক চাই মেলি সম সময়মতে যিটো দৰৱ দিব লাগে যিটো ওপৰত আমি চিকিৎসা আৰম্ভ কৰিব লাগে সেই চিকিৎসাটো সময়ত কৰে এঘণ্টা সময়ৰ ভিতৰত কিন্তু এখন চৰকাৰী চিকিৎসালয়লৈ আপোনালোকে গ'লে আপোনাৰ আ আচল বেমাৰটো কি কি ঔষধ প্ৰয়োজন হৈছে সেই সকলোখিনি বস্তু তেওঁলোকে সম্পূৰ্ণ এদিন দুদিন লগাই দিয়ে আৰু তাত ব্যৱহাৰ কৰা বিছনা তাত খোৱা বোৱা তাত থকা তাৰ বস্তু বাহিনী সকলোবোৰ নিম্ন মান মানদণ্ডৰ সকলো কোনোবা এটা ভগা চিগা কোনোবা এখন বিছনা লৰি আছে কোনোবা এটা ছেলাইন দিয়াৰ বিশেষ সময়ত নিদিয়েহি বিশেষ তেওঁলোকৰ যিটো আমাক গুৰুত্ব দিব লাগে সেইটো গুৰুত্ব নিদিয়ে সময়ত নিদিয়ে আৰু খুব খঙেৰে কথা পাতে মৰম নহয় এনেকুৱা ব্যৱহাৰ কৰে যে চিকিৎসা ব্যৱস্থাটোৱে মানে যিটো চৰকাৰী চিকিৎসা ব্যৱস্থাটোৱে আমি যেন আমাৰ পৰা একো আদায়ে ধন আদায় নোপোৱাৰ কাৰণে বিশেষ গুৰুত্ব নিদি খুব খুব কষ্টদায়কভাৱে খুব অশান্তিকৰভাৱে আমাক চিকিৎসা সেৱা প্ৰদান কৰে তাকো উন্নত মানদণ্ডৰ নহয় খুব অনুন্নত আৰু কিন্তু ব্যক্তিগত হচ যদি চিকিৎসালয়খনত যাওঁ আমি তাত পইচা আমি বেছি খৰচ দিব লাগে অৰ্থ অৰ্থনৈতিকভাৱে মানে কি আমি সবল হ'ব লাগিব সেইখন চিকিৎসালয়ত আমি নিজৰ চিকিৎসা কৰিবলৈ হ'লে আৰু অৰ্থনৈতিকভাৱে সবল হ'লে আপুনি তুমি সময়মতে চিকিৎসাও পালা আৰু সময়মতে ভাল হৈও আহিলা আৰু দুদিন তোমালোকে জীয়াও থাকিবা কিন্তু তুমি যদি এখন বেলেগ চৰকাৰী চিকিৎসালয়লৈ যোৱা তেতিয়াহ'লে তোমাৰ বিশেষ অৰ্থ খৰচ নহয় টকা পইচা বিশেষ খৰচ নহয় কিন্তু তোমাৰ সময়ত সময়তটো চিকিৎসা নহয়েই আৰু সঠিক দৰৱ পাতিও তেওঁলোকে প্ৰদান কৰিব নোৱাৰে আৰু দিয়াত বহুতখিনি অসুবিধা হৈ পৰে বিশেষকৈ এতিয়া যদি আমাক কওঁ শিৱসাগৰ চিকিৎসালয়খন যিখন চৰকাৰী চিকিৎসালয় আমি যদি তাত যাওঁ আজি ক'ভিডৰ সময়তে হওক বা ধৰি লওক এতিয়া জ্বৰ পানীলগা তেনেধৰণৰ বেমাৰত বিশেষ আমি লাইন পাতি থাকিব লাগে আমি এটা টিকট সংগ্ৰহ কৰিবৰ কাৰণে সেই টিকটটো সংগ্ৰহ কৰাৰ পাছত আকৌ এটা অইন এটা লাইন পাতিব লাগে ডক্তৰক চিকিৎসকক আমি দেখাবলৈ চিকিৎসকে তেওঁলোকে আমাক হাতেৰেও চুই নাচাই জাষ্ট মুখ দেখাৰ লগে লগে সোধে আপোনাৰ কি বেমাৰ হৈছে তাৰ ওপৰত বিশেষ পৰীক্ষা নিৰীক্ষা নকৰাকৈ তেওঁলোকে যিকোনো এটা দৰৱ লিখি দিয়ে নিলিখিলেও এনেই কিবা এটা সাধাৰণভাৱে কিবা এটা লিখি থয় যাৰ বাবে আমাৰ অসুবিধা হয় সেই বেমাৰটো আমাৰ ভাল নহয় কিন্তু ব্যক্তিগত খণ্ডৰ খনেদি সুলভ হয় মানে সুলভ চিকিৎসা সেৱাটোহে সুলভ কিন্তু তাৰ অৰ্থনৈতিক দিশটো আমাৰ কাৰণে বহুত কষ্টকৰ হৈ যায় কাৰণ অৰ্থ বেছি লাগে টকা পইচা বেছি লাগে তেওঁলোকে সকলো ব্যৱস্থা কৰি দিব তোমাক আপোনাক সকলো সময়মতে দৰৱো দিব কিন্তু আপোনাক ভাল ভাল ব্যৱহাৰো কৰিব খালী আপোনাৰ পৰা সম্পূৰ্ণ ধন আদায় কৰি ল'ব গতিকে এতিয়া চৰকাৰী বহুতো আঁচনি আহিছে কিন্তু তেওঁলোকে চৰকাৰে পদক্ষেপতো সঠিক ভাৱেই লয় কিন্তু আজিকালি চৰকাৰী বিষয়াসকল চৰকাৰী চিকিৎসকসকলে চৰকাৰী ডক্তৰক কাম কৰা মানুহসকলে তাৰ বিশেষ গুৰুত্ব নলয় কাৰণ তেওঁলোকে নিজববীয়াকৈ কোনো তেওঁলোকৰ পাৰিতোষিক পাৰিতোষিকৰ বাবে বাদে বেলেগ বেলেগ ধৰণৰকৈ তেওঁলোকে পইচা পোৱাৰ কোনো সম্ভাৱনা নাথাকে আজিকালি চিকিৎসা ব্যৱস্থাটো তেনেকুৱা খুব টুলুঙা হৈ গ'ল সেইটোৱে আৰু বিশেষ আমাৰ চিকিৎসা ব্যৱস্থাটো